গাঁৱৰ প্ৰাকৃতিক পৰিৱেশ বহুতো নিৰ্মল হয় আৰু গাঁৱৰ প্ৰাকৃতিকবোৰ ভা প্ৰকৃতিবোৰ ভাল লাগে কাৰণ গাঁৱত সেউজীয়া প্ৰকৃতিৰ হয় আৰু গাঁও গাঁৱত অ বহুত ধৰণৰ লোক থাকে আৰু গাঁৱৰ লোকবোৰ সহজ সৰল হয় গাঁৱত গাড়ী মটৰ কল কাৰখানা আদিৰ পৰিমাণ কম পৰিমাণ কম মানে ক গাঁৱত কল কাৰখানাবোৰ বে পোৱাই নাযায় আৰু গাড়ী মটৰৰো পৰিমাণ কম থাকে সেইবাবে গাঁৱৰ পৰিৱেশবোৰ ঠাণ্ডা পৰিৱেশ হয় আৰু গাঁৱত চৰাই চিৰিকটিৰ পৰিমাণ বেছি পোৱা যায় গাঁৱৰ লোকসকল সহজ সৰল হয় আৰু গাঁৱত খেতিৰ পৰিমাণ বেছি বেছি হয় খেতিৰ পৰিমাণ বেছি হোৱা বাবে গাঁৱৰ গাঁৱত খেতিয়কৰ পৰিমাণ বেছি বাবে গাঁৱত খেতিৰ পৰিমাণো বেছি সকলোৰে ঘৰে ঘৰে খেতি কৰা হয় আৰু সকলোৰে ঘৰতে বেছ সকলোৰে ঘৰতে প্ৰায়ভাগ ধানখেতি কৰায়েই হয় আৰু ধানখেতিৰ লগতে বেলেগ ধৰণৰ খেতিও কৰা হয় হয় গ গাঁৱৰ গাঁৱৰ মাটি গাঁৱত মানুহবোৰৰ মাটিৰ পৰিমাণ বেছি বাবে খেতিও বেছি পৰিমাণৰ কৰা হয় গাঁও গাঁওখনত বহু ধৰণৰ লোকে বাস কৰে আৰু গাঁৱত ফল মূল আদিৰ পৰা একোৰে অভাৱ নাথাকে সেইবাবে গাঁৱৰ প্ৰকৃতি ভাল লাগে